আমাৰ ওচৰত থকা স্বাস্থ্য কেন্দ্ৰখনৰ নাম হ'ল কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

আৰু তাতে গৈ পেলাই আমি চিকিৎসা কৰাওঁ এই মধুমেহ ৰোগৰ কাৰণেও হেৰি আছে তাত তাতো কৰিব পাৰি তালে গৈ পেলাই তাত আমি সেয়া দেখুৱাওঁ দেখুৱাই ব্লাড টেষ্ট কৰি ব্লাড বুলি ব্লাড টেষ্ট কৰি তাত হেৰি কৰে কৰি পেলাই আমাক এইবোৰ দৰব জাতি দিয়ে খাই মেলি আৰু ভাল হওঁ হেৰিয়া